পোছাক পোছাক পোছাক মানে মেইন পোছাকৰ দোকানখন আছে ফেঞ্চী বজাৰ তাৰ পৰা ব্ৰাঞ্চ আছে গণেশগুৰিতো আছে আৰু গুৱাহাটী ক্লাৱতো এটা ব্ৰাঞ্চ আছে এই পোছাকৰ দোকানখনত কাপোৰবিলাক যথেষ্ট ভাল চাদৰ মেখেলা তাৰে পৰা মই আনো আৰু আনি বিক্ৰিও কৰোঁ আৰু যোনে যিবিলাকে মোৰ পৰা কাপোৰবিলাক লৈছে আকৌ অৰ্ডাৰ কৰিছে যে সেই দোকানখনৰ পৰাই লাগিব কাপোৰবোৰ পোছাকৰ কাপোৰবিলাক মানে হেৰিৰ পৰা আহে ডেম বুলি কয় ডেমৰ পৰা আহে কাপোৰবোৰ ডেমৰ পৰা অহা কাপোৰবোৰ খুব ভাল কুৱালিটি ভাল আৰু চবেই পচন্দ কৰে তাৰমানে যোনেই দেখে সেয়েই এই পোছাকৰ কাপোৰবিলাকো পচন্দ কৰে আৰু মই অৰ্ডাৰ পায়েই আছোঁ বৰ্তমান